কুকাৰেই ব্যৱহাৰ কৰা হয় খোলা খোলা পাত্ৰত ব্যৱহাৰ কৰিলে বস্তুটো সিজিবৰো সময় লাগে কিন্তু খাবৰ টেষ্টিয়ে হয় কুকাৰ ব্যৱহাৰ কৰা হয় খোলা পাত্ৰও ব্যৱহাৰ কৰা হয় কিন্তু বেছি পৰিমাণে কুকাৰেই ব্যৱহাৰ কৰা হয় কাৰণ কিয় সময়খিনিও কম লাগে আৰু বস্তুখিনিও সিজি সোনকালে সেইটো কাৰণে কুকাৰটো ব্যৱহাৰ কৰোঁ কিন্তু বেমাৰ আজাৰ থাকিলে খোলা পাত্ৰতে ৰন্ধা হয় সোৱাদো হয় আৰু বেমাৰ নহয় বুলি কুক খোলা পাত্ৰয়ে ব্যৱহাৰ কৰা হয়